লিখন প্ৰক্ৰিয়াত গৱেষণৰ ভূমিকা মানে হ'লে আমি মই যি যিটো বিষয়ৰ ওপৰত লিখিব ওলাইছোঁ সেই বিষয়টোৰ ওপৰত মই নিৰ্দিষ্ট ধ্যান ধাৰণাৰে সম্বলিত হৈ কোনো এটা পৰিৱেশত গৈ সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব যাব লাগিব কাৰণ গৱেষণা বুলি ক'বলৈ গ'লে কোনো এটা বিষয়ৰ ওপৰত মানে সুক্ষ্মাতিসুক্ষ্মভাৱে আমি চাব লাগিব গৱেষণা মানে হৈছে মানে কোনো এটা কাৰ্য গৈ আমি কোনো এটা জেগাত গৈ সেই কাৰ্যটো সম্পৰ্কে চাবলৈ যাব লাগিব কাৰণ সেই জেগাটো মই কৰিবলৈ যোৱা বিষয়টোৰ ওপৰত মিলে নে নিমিলে সেই জেগা মানে নিৰ্দিষ্ট সম্বলিত হৈ নহয় সেই জেগা পৰিৱেশ আদিৰ সম্পৰ্কে বুজিব লাগিব আৰু মই বিচৰা বস্তুখিনি সেই গৱেষণাটোৰ দ্বাৰা পাব লাগিব আৰু লিখনিসমূহ মানে মই মোৰ নিজৰ লিখনিসমূহ গৱেষণাত কৰিবলৈ যাওঁতে মই প্ৰথমে মোৰ লিখনিসমূহত মই যিটো বিচাৰিছোঁ সেই পৰিৱেশটো আনি লওঁ আৰু সেই পৰিৱেশটোৰ দ্বাৰা গৱেষণাৰ কাৰ্যটো সম্পন্ন কৰিব বিচাৰোঁ আৰু লিখন হ'বলৈ হ'লে আমি মই যিটো ওপৰত লিখিব যাব ওলাইছোঁ সেই বিষয়টো যাতে মোৰ বাহিৰে অন্যয়ে বুজি পায় সেই হেতুকে মই মানে বুজিব পৰাকৈ বা মোৰ পিছৰ প্ৰজন্মই বুজিব পৰাকৈ মই সেই কাৰ্যটো সম্পন্ন কৰিব কৰিব পৰাকৈ হ'ব লাগিব আৰু লিখন প্ৰক্ৰিয়াত গৱেষণৰ ভূমিকা হৈছে আমি লিখন মানে লিখন হৈছে এটা লিখা কাৰণ আমি কোনো এটা কাৰ্য বা কোনো এটা বিষয়ৰ ওপৰত লিখিবলৈ হ'লে আমি সেই বিষয়টো ভাবি ল'ব লাগিব নিজে আৰু ভাবি লৈ তাৰ ফলাফল উলিয়াব লাগিব ফলাফলৰ দ্বাৰা যদি আমি কাৰ্যটো সম্পন্ন কৰিব পৰা নিৰ্দিষ্ট পৰিৱেশ বিচাৰি পাওঁ তেতিয়া আমি সেই কাৰ্যটো সম্পন্ন কৰিব পাৰোঁ আৰু কাৰ্যটো সম্পন্ন কৰিব হ'লে নিৰ্দিষ্ট পৰিৱেশ জলবায়ু আদিৰ ওপৰত ভিত্তি কৰিব পৰিৱেশ জলবায়ু কাৰণ মই যদি কৃষিৰ ওপৰতে গৱেষণা কৰিব যাব ওলাইছোঁ সেই কৃষিৰডৰা মই কৰিব পৰা হয় নহয় সেই মাটিডোখৰ ভাল হয় নহয় মাটিডোখৰ গুণাগুণ সকলো বিষয়ে জানি ল'ব লাগিব আৰু সেই তাত কৃষি কৰিলে নহ'ব সেই ঠাইৰ পৰিৱেশটো নিৰ্দিষ্ট জলবায়ু বৰষুণ দিয়ে নে নিদিয়ে বা বতৰ জানিব লাগিব কাৰণ গৱেষণা কাৰ্য হৈছে কোনো এটা বিষয়ৰ ওপৰত নিজে আগতীয়াকৈ জনা আৰু সেই নিজে জানি ল'লে নহ'ব মই লিখি কাৰণ সেই গৱেষণাটো কৰিব লৈছোঁ মই কৃষিডৰাৰ ওপৰত আৰু সেই কৃষিডৰা মই আগতীয়াকৈ জানি শুনি ল'ব লাগিব তেতিয়া মই লিখিব পাৰিম আৰু মই লিখিবলৈ এটা নিদিছোঁ পৰিৱেশ ক'ব লাগিব আৰু লিখনিসমূহ গৱেষণা কৰিব মানে লিখনিসমূহৰ ওপৰত মই মানে লিখনিসমূহ শুদ্ধ শুদ্ধকৈ লিখিব লাগিব আৰু তাৰ ওপৰত শুদ্ধকৈ লিখিলেই নহ'ব তাৰ ওপৰত আকৌ লিখাৰ পিছত আকৌ পুনৰীক্ষণ কৰিব লাগিব পুনৰীক্ষণৰ দ্বাৰাহে মোৰ গৱেষণাৰ কাৰ্যটো সম্পন্ন হ'ব আৰু মোৰ লিখন প্ৰক্ৰিয়াত গৱেষণাৰ ভূমিকা বিশেষভাৱে ক'বলৈ গ'লে যে মই বিষয়টো ভালদৰে চালি জাৰি ল'ব লাগিব তেতিয়াহে আমি গৱেষণা কৰিব পাৰিম বিষয়টো ভালকৈ চালি জাৰি লোৱাৰ সপক্ষে মই গৱেষণা কৰিব যাব লাগিব সেই হেতুকে লিখনিসমূহ ভালসমূহ ভাল হ'বৰ কাৰণে এজন ভাল লেখকৰ গৱেষণা কাৰ্য অতি প্ৰয়োজন কাৰণ এজন ভাল লিখক হ'বলৈ হ'লে লিখনিসমূহ ভালদৰে লিখিব পাৰিব লাগিব আৰু লিখনিসমূহ লিখিবলৈ হ'লে ভালদৰে লিখনি কাৰ্যত গৱেষণা কৰিব লাগিব গৱেষণা কাৰ্য কোনো এটা এনে প্ৰক্ৰিয়া যিটো মানে অতি সহজে কৰি আয়ত্ব কৰি ল'ব নোৱাৰি কাৰণ সেইটো কৰিবলৈ নিৰ্দিষ্ট জ্ঞান লাগিব জ্ঞান হ'লেই নহ'ব নিজৰ দক্ষতা সম্পন্ন হ'ব লাগিব কাৰণ গৱেষণা কাৰ্য কৰিব যোৱাৰ আগতে আমি সেই সম্পৰ্কে জানি ল'ব লাগিব আৰু জানি লোৱাই নহয় জানি নিজে হাতে কামে লাগিব পৰা হ'ব লাগিব হাতে কামে লাগিব পাৰিলেহে আমি গৱেষণা কাৰ্যটো সম্পন্ন কৰিব পাৰিম আৰু গৱেষণা কাৰ্য সম্পন্ন কৰি আমি সেই বিষয়টোৰ ওপৰত নিৰ্দিষ্টভাৱে গুণাগুণে লিখিব পাৰিম আৰু লিখি মেলি আমি পিছৰ প্ৰজন্মক হাতত অৰ্পণ কৰিব পাৰিম সেয়ে সেয়েহে আমি লিখনিসমূহ লিখাৰ আগতে সেই লিখনিসমূহৰ ওপৰত গৱেষণা কৰি ল'ব লাগিব সেয়ে সেয়াই মোৰ মন্তব্য